হেল্ল' অঁ ক'ত আছা হেৰি নহয় এই আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যোৱা কথাটো কি হ'ল কাহানিকৈ যাম বুলি ভাবিছা কাইলৈ ন অঁ কাইলৈ নটামান বজাত যাম নহ'লে তাকে গাড়ীতে লাইন গাড়ীতে যাওঁগৈ চাগৈ আমি ইয়াৰপৰা গাড়ীতো পোৱা হ'বই ইয়াৰপৰা হ'ব দিয়ক দহ দহটা বজাত অ'ফিচ খুলিব আমি ইয়াৰপৰা নটামান বজাত যাম তাৰপৰা গাড়ীত ৰ'বলগীয়াও হয়তো হ'ব পাৰেতো গতিকে মানে সেইকণ সময় অকণমান ৰৈ মেলি তাত দহটা চাৰে দহটাত পোৱাকৈ যাম আৰু

হ'ব তাৰপৰা এই মই আছামিজ জি কেৰ কুৱেশ্যনখন লাগিছিলে মানে এইখন এতিয়া ইয়াত পোৱা নাই তাকে তাত লাইব্ৰেৰীত পাম বুলি আশা কৰি আছো কি হয় এতিয়া অঁ মই এতিয়া সেই হেমকোষখন আনিম তাৰপিছত আৰু জেনেৰেল ন'লেজৰ কিতাপ দুখনমান আনিম তাকে সেই ইয়াত পাইছিলো কিন্তু কিনিবলৈও পইচা ধেৰ মানে তাকে চাই লওঁ চাই মেলি কিমান কি হয় এই পইচাটোৰ কথা আছেতো তাত যদি পোৱা হয় তেতিয়া আমি দহ পোন্ধৰ দিনমানৰ কাৰণে আনিব পাৰিমতো তাকে সেইটোকে কৰিম বুলি ভাবিছোঁ আৰু অঁ অঁ অঁ অঁ অঁ একেলগে একলগতে আহিম আৰু ঠিক আছে দিয়া আৰু বিশেষ তেনেকৈ নাই বাকীকেইখন আনিলোঁ বাৰু অকল সেইকেইখন আনিলেই হ'ব অঁ অঁ অঁ অঁ অঁ হ'ব হ'ব